বৰ ধুনীয়া চৰাই এটা আহি গছৰ ডালতে পৰিছিলে ইমান ধুনীয়া দেখি পেলাই ফটো মাৰিবলৈও মন গৈছিলে ফটো মাৰিবলৈ আকৌ মই কেমেৰা নাই ও মোৰ হাতত আকৌ মোবাইল নাই ঘৰৰ মোবাইলটো আছিলে নাতি জনীয়ে কেনি লৈ গুচি গ'ল তাৰপা চৰাইটো চাই থাকিলোঁ আৰু ইমান ধুনীয়া ক'লা একদম ঠোঁটটো দীঘল কি চৰাই নাম নাজানো আৰু তাৰপিছত আৰু আকৌ গ'লগৈ তাৰপিছত আকৌ আহিলে এটামান দুটামান বজাত তাৰপা ছোৱালীজনী নাতিজনীক ক'লোঁ দেচোন মোবাইলটো সেই চৰাইটো ফটো মাৰো ইমান ধুনীয়া বোলোঁ কিনো চৰাই তাৰপা চৰাইটো ফটো মাৰিলোঁ এতিয়াও ফটো আছে বাৰু তাৰপা চৰাইটো সেই গছজোপা ধোন্দৰতে সোমাই থাকিলে ধুন্দৰতে সোমাই তাতে সি পোৱালি দিলে কণী পাৰি পোৱালি উলিয়াই পেলাই তাতে থাকিলে বহু দিন তাৰপৰা পোৱালি ওলাই এদিন আহিলে উৰি এই এমাহমানৰ পাছত পোৱালি লৈ পেলাই আমাৰ চোতালতে পৰিলেহি নহয় পোৱালিকেইটা তাৰপা ধৰিবলৈ নোৱাৰিলোঁ ফটো একপিকে মাৰি থ'লোঁ আৰু তাৰপিছত ফটোকপি মৰাৰ পাছত তাৰপা অলপমান ডাঙৰ হ'ল নহয় সিহঁতে এইপিনে উৰা মাৰি গুচিয়ে গ'লগৈ তাৰপা কি কৰিব এইবোৰ চৰাই ইপিনে হালধীয়াৰ নিচিনা চৰাইও উৰি ফুৰে সময়ত মোবাইলে নাই কেনেকৈ ফটো মাৰিম আৰু ইমান ধুনীয়া ধুনীয়া চৰাই আহে ক'ৰ পানো আহে ক'ব নোৱাৰো আমাৰ ঘ ঘৰতটো সেইবোৰ চৰাই নাই কাজিৰঙা ফালৰ পৰাই আহে চাগে আৰু ক' ক'ৰ পৰা আহে আৰু উৰি ফুৰে ওপৰত ধুনীয়া ধুনীয়া চৰাইবোৰ এতিয়া সময়ত কেতিয়াবা ফটো মাৰোঁ ঘৰৰ মোবাইল মোৰতো মোবাইল নায়েই আৰু আৰু তেনেকৈ আৰু য'তে দেখোঁ ত'তে আৰু মাৰে আৰু কোন ছোৱালীজনীয়ে মই নামাৰো আৰু যেনিবা আৰুনো সম হ'ব দিয়া